হেল্ল' ৰিমি অঁ কি হ'ল তোৰ গা বেয়া বোলে হয় নেকি অঁ তই এটা কাম কৰিবিচোন তইতো পানীনো খুব কমেই খাৱ পানীটো সৰহকৈ খাবলৈ ল আকৌ অঁ তই এটা কাম কৰি পানী পানী তই ঠাণ্ডা পানী নেখাবি গৰম পানী পানীটো উতলাই পেলানি ঠাণ্ডা কৰি খাবি আৰু তই এটা কথা শুন তই নিমখ যেনিবা তই এক লিটাৰ পানী ল'লি তাত তই নিমখ দুচামুচ দিলি চেনি দুচামুচ দিলি তেনেকৈ কৰি খাচোন বহুত আৰাম পাবি অঁ মোৰো হৈছিলে নহয় এবাৰ মোৰ হওঁতে মই তেনেকৈয়ে খাইছিলোঁ বহুতখিনি আৰাম পাইছিলোঁ পাই

অঁ এই সেইটো কথাত বৰ চিন্তা কৰি নাথাকিবি

অঁ তই মাইণ্ডটো ফ্ৰেছ কৰি ৰাখিবি আকৌ গান চান শুনিবি নহ'বা এই অলপ এই ওলাই কৰি যাবিচোন বাৰীৰ ফালেকে পথাৰৰ ফালেকে ওলাই কৰি যাবি খোজ চোজ কাঢ়িবি মিলিবি

অঁ তই অকলে যাবলৈ যদি বেয়া পাৱ কোনোবা এটাক লৈ যাবি

তেনেকৈ থাকিবি আকৌ মানে তই চিন্তা কৰি নাথাকিবি অঁ হয় নেকি তই তেতিয়াহ'লে এটা কাম কৰ মই যে তোক কৈছোঁ গৰম পানী নিমখ আৰু চেনি দি খোৱাৰ কথা তই সেয়া খাই চা খাই ল খাই পেলাইনি বহুতখিনি অলপতোতো আৰাম পাবি অলপ আৰাম পোৱাৰ পিছত কি কৰিবি তই যেনে তেনে ডক্তৰৰ ওচৰলৈ যা এবাৰ গৈ আহ গৈ পেলানি তাত কি কি ঔষধ দিয়ে সেই ঔষধবোৰ ল লৈ পেলানি খা অঁ খালেহে গম পাবি ন তেতিয়াহে তোৰ ধৰ গা ভাল পাবি

অঁ ঠিক আছে অঁ ভাল নেপালে ফোন কৰিবি অঁ যদি ডক্টৰ ওচৰলৈও যাবলগীয়া হয় তেতিয়াও তই মোক খবৰ এটা দিবি মই যাম বাৰু হয় নেকি ঠিক আছে তেতিয়া হ'ব দে অঁ পানী খাবি খালি অঁ অঁ হ'ব দে